হেল্ল' কি খবৰ ভাল ভাল ভাল ক'ত থাকা হে আজিকালি একেবাৰে লগ নাই দেখোন হয় হয় কোৱা অ' ঠিক আছে কেতিয়ালৈ বা

হয় হয় শিল্পী কোন কোন আহিব

এ ঠিক আছে ঠিক আছে তোমাকো লগ নোপোৱা বহুত দিন হ'ল লগ পাবলৈটো মন গৈয়ে থাকে মই চাৰ্ভিচ মানে মই খেলৰ লগতে জড়িত অ' খেল অ' খেলৰ লগত জড়িত তাকেহে এই খেলা ধূলাৰ সৈতে চলি আছোঁ আৰু কোনো ৰকম তুমি হয় হয় হয় তাকেহে সেইদিনালৈ চাগে যাম এপাক যদি যোৱা হয় তেতিয়া মই তোমাক ফোন কৰিম ফোন কৰি তাতে লগ লগ লগ হ'ম বহুত দিন লগ বহুত দিন লগো পোৱা নাই দিয়া দিয়া সেই তাহানি দিনতে লগ পোৱা আৰু আজি ঘপককৈ ফোনটো কৰিলা তুমি ভাল লাগিলে ক কথা পাতি ভাল লাগিলে হয় হয় হয় লগ পাম দেই যাম নিশ্চয় যাম